অঁ হয় মই আপোনাৰ ডক্তৰে কৈছিলোঁ অঁ আপুনি যে দেখাইছিলে চেক কৰাইছিলে আপোনাৰ ৰিপৰ্টটো আহিছিলে মানে অঁ হয় আপোনাৰ মানে আপোনাৰ কিব প্ৰেচাৰটো অকণমান বেছি আছে চ' আপুনি অকণমান খাদ্য মেইণ্টেইন কৰিব লাগিব আৰু আপুনি আপোনাৰ চুগাৰটো বেছিকৈ পাইছোঁ সেই কাৰণে আপোনাৰ অকণমাণ খাদ্যটো মেইণ্টেইন কৰিব লাগিব ৰাতিপুৱা আপুনি চেনিটো নাখাব একদমেই চাহৰ লগত হয় হয় ৰাতিপুৱা উঠি এক ঘণ্টামান আপুনি খোজ কাঢ়িব আৰু এই এইবোৰৰ পৰা থাইৰয়ডৰো দেখা দিয়া হয় সেই কাৰণে কৈছোঁ আপুনি ৰাতিপুৱা উঠি পেলাই নেমু খাব পানীৰ লগত মিলাই পেলাই আৰু হানি ল'ব হানি মিলাই পেলাই এগিলাচ পানী দি খাব চ' আপুনি ভালকৈ মেইণ্টেইন আৰু তাৰোপৰি আপোনাৰ প্ৰেচাৰটোও হাই আছে অঁ হয় আৰু আপুনি শাক চাক বেছি নাখাব অঁ আৰু বন্ধাকবিটো আপুনি কমকৈ খাব কাৰণ আপোনাৰ অকণমান মানে থাইৰ থাইৰয়ডটো অকণমান দেখা দিছে সেইকাৰণে অল অলপমান থাকোতে আপুনি মেইণ্টেইন কৰিব তেতিয়াহ'লে আপোনাৰ লেভেলত আহি যাব বস্তুখিনি বাকী আপোনাৰ মেডিছিনখিনি মই চেইঞ্জ কৰি দিছোঁ আৰু যোনখিনি প্ৰয়োজন হয় অঁ এতিয়া যোনখিনি প্ৰয়োজন হয় মেডিছিন সেইখিনি মই আপোনাক হোৱাটচএপত চেন্ড কৰি দিম আৰু যদি আপুনি আহে আহি পেলাই যদি গোটেই ডিটেল্ছত যদি জানি পেলাই লৈ যাব খোজে তেতিয়াহ'লে আপুনি আহিব পাৰিব অঁ ঠিক আছে বেলেগ আপুনি বেলেগ প্ৰব্লেম পাই আছে নেকি আৰু আপুনি এনেই ম'বাইল বেছিকৈ চাই নেকি ঠিক আছে আপুনি এটা কাম কৰিব আপুনি ৰাতিপুৱা উঠি পেলাই অকণমান খোজ কাঢ়িব মানে অকণমান মনে ভাল লগা কাম কৰিব আপোনাৰ টোপনি আহিব ভালকৈ দিয়ক বাৰু কিবা প্ৰব্লেম থাকিলে ক'ব